আপুনিয়ে আছিল ন মই কণ্টেক কৰা ট্যুৰ গাইডজন হয় মই আচলতে কাজিৰঙা এইবাৰ প্ৰথমবাৰ যাম সেয়ে নাজানো ন কি কি চাব লাগে তৌ আপুনি মোক দেখাই দিব অঁ তাকেই আৰু তাৰবাবে আপুনি বা কিমানমান পইচা ল'ব অঁ তিনি হেজাৰ তাৰ তিনি হেজাৰ কি অঁ হাতী ছাৰ জীপ চাফাৰী হ'ব কি নহ'ব কিন্তু তিনি হেজাৰ বেছি নহ'বনে দাদা কাৰণ আমিতো ৰাতিপুৱা ক'ৰবাত ধৰক দহটামানৰপৰাহে যাম দহটামানৰপৰা পাঁচটামানলৈকে কাৰণ সন্ধিয়া হ'লেতো আমি দেখাই নাপাম আপুনি অলপমান ডিচকাউণ্ট দিব লাগিছিল মোক হয় আবেলি এনেও চাৰিটামানলৈকে পোহৰ থাকে দিয়কচোন তাৰপিছতটো এনেও আন্ধাৰেই হৈ যাব তৌ ক'ৰবাত আপুনি চাৰি ঘণ্টা পাঁচ ঘণ্টাৰ বিনিময়ত তিনি হাজাৰ টকাতো বহু বহুখিনি হৈ যায়

হ'লেও আপুনি চাওক দুহেজাৰ টকামানৰ ভিতৰত কৰি দিয়ক হ'লেও আপুনি আমি এতিয়াই দাম দৰৰ কথাটো ভাবি লোৱা ভাল হ'ব কাৰণ পিছত হ'লে আৰু আপুনিও ক'ব এইখিনি নিদিব বুলি তৌ দুহেজাৰ টকাত ডান কৰিব আৰু আপুনি কওক কিবা ঠিক আছে তেন্তে দুহেজাৰ টকাত আমি ঠিক কৰিলোঁ